হেল্ল' হেল্ল' হয় হয় কৈছোঁ আপুনি কোনে কৈছে বাৰু অঁ বাইদেউ হয় বাইদেউ কওকচোন অঁ অঁ বাইদেউ মই মানে আপোনাৰ একদম বহুত জেগাতে কাম কৰোঁ নহয় তথাপি বাইদেউ আপোনাৰ টাইমটো কেতিয়া বাৰু অঁ বাইদেউ মই ৰাতিপুৱা আপোনাৰ মই সাত বজাৰপৰা মই আঠ বজালৈকে এঘণ্টা সময় মই এই গগৈনী বাইদেউক দিব লাগে তাৰ পিছত আকৌ ন বজাত আপোনাৰ মই এই যাব লাগে আমাৰ এই চলিহা বাইদেউ ঘৰত তাৰ পিছত আপুনি দহ বজাত যদি আপোনাৰ ঘৰত হয় বাইদেউ তেতিয়া মই যাব পাৰিম এই বাইদেউ কি হয় মই ৰাতিপুৱাই এইটো ঠাণ্ডা দিন ন টাইমটোকে মিলাবলৈ দিগদাৰ হৈ যায় আকৌ এতিয়া আপুনি বাৰু আপোনাক কেইটা বজাত লাগিছিলে বাৰু অঁ অঁ বাইদেউ এতিয়া আঠটা বজাত আকৌ এইটো আপোনাৰ গগৈনী বাইদেউটোৰ ঘৰত মোৰ টাইম দিব লাগে নহয় বাইদেউ মোৰ পুৰণ মালিকনী তো বাইদেউৱে আকৌ বেয়া পাই যাব নহয় বাইদেউ অঁ বাইদেউ আপোনাৰ দহটা বজাত গ'লে আপোনাৰ একো দিগদাৰ নহয়তো হ'ব বাইদেউ মই আপোনাক মিলাই দিম নহয় নটা চাৰে নটা বজাত গৈ আপোনাক মই ফটাফট কৰি দিলে হ'ব নাই বাইদেউ অঁ তেনেহ'লে দহটা বজাত হ'ল চাৰে নটা বজাত গৈ মই আপোনাক একদম বাইদেউ মই একদম ধুমাধুম কাম কৰি আপোনাৰ দহটা চাৰে দহটালৈকে একদম আপোনাক আজৰি কৰি দিম বাইদেউ অঁ এতিয়াতো আৰু আপুনি দিব আৰু বাইদেউ আজিকালিতো ইমান দেখিছে আৰু দাম বস্তু বাহানি এতিয়া মই এনেই গগৈনী বাইদেউ ঘৰততো মোৰ বেছি কাম নাইয়েই তথাপিও বাইদেউে মোক এতিয়া মাহেকে পাঁচ হেজাৰ দিয়ে বাইদেউ এতিয়া আপুনি এতিয়া আপোনাৰ ঘৰত এতিয়া কি কি কাম আছে মই কামটোতো চাব লাগিব ন যদি আপোনাৰ ঘৰত বেছি কাম নাই বাইদেউ তেতিয়া বাৰু আপুনি আৰু এই মই আপুনি নিজৰ বুলি আৰু কিবা এটা মিলাই দিব অঁ বাইদেউ অকণমান কিবা এটা আপুনি চাইচিতি দিব আৰু দেই বাইদেউ একেবাৰে কমো কৰি নিদিব ন এতিয়া যি দাম হৈছে বাইদেউ বস্তু বাহানি আপুনি জানেই আৰু

অঁ ঠিক আছে বাইদেউ মই এতিয়া আপোনালোকৰ ঘৰলৈ কাইলৈ কেইটা বজাত যাম বাইদেউ কাইলৈ মোৰ আছে কাইলৈতো মোৰ এতিয়া একদম এই গগৈনী বাইদেউটো ঘৰত কাইলৈ কিবা সকাম পাতিছে তাত এতিয়া মোৰ একদম নহ'লেই নহয় মই নহ'লেই নহয় বাইদেউ তাৰ পিছতে মই এই চলিহা বাইদেউটো ঘৰতো যাব লাগিব তাৰ পিছত আপোনলোকৰ ঘৰলৈ বাইদেউ পিছবেলা গ'লে হ'ব নাই বাইদউ অঁ হ'ব তেনেহ'লে বাইদেউ হ'ব এতিয়া ৰাখিছোঁ